গুৱাহাটীটো বাদেই বাৰু মৰাণৰ আমাৰ চৰাইদেউ জিলাতে যথেষ্টকিখন মানে বেটেৰী চালিত চলে আৰু বাকীবিলাকো চলে বাৰু ডিজেল বা পেট্ৰল চালিত অট ৰিক্সাও চলে কিন্তু বেটেৰী ৰিক্সা চলাটো বহুতো আমাৰ চৰকাৰে কিবা উদ্যোগ লৈছে বুলি যেন ধৰা নাই এজনক কি কি পদক্ষেপ লোৱা হৈছিলতো বিশেষকৈ বিশেষ পদক্ষেপৰ কথা এতিয়া বৰ্তমান সময়তো গম নেপাওঁ কিন্তু বৰ্তমান চলি আছে যথেষ্ট চলে কিছুমান নিয়ম নীতি বান্ধি দিছে সৰু সৰু গলিত চলিবলৈ দিয়ে আৰু তেনেকুৱা নাই থাৰ্টি ছেভেনৰ ওপৰত চলিব নালাগে আচলতে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত চলালে অলপ অসুবিধা হয় বা অন্য গাড়ী মটৰৰ কাৰণ স্পীড বেছি নাই আৰু অন্য ধৰণৰবিলাকৰ ভিতৰত পুৰণা অট' টেম্পু চালিতত একচুৱেলি ভাড়াটো বেছি হয় কাৰণ বৰ্তমান পেট্ৰল ডিজেলৰ মূল্যটো যথেষ্ট বেছি সেইবাবে ভাড়া বেছিতকৈ বেটেৰী ৰিক্সাৰ বা অট' বেটেৰী চালিত অট' ৰিক্সাত গ'লে মানে অলপ সুবিধা হয় যথেষ্ট মানুহক কম খৰচত যাব পাৰে সেইখিনিয়ে আৰু